দাদা পাণবজাৰত হাউচ নাম্বাৰ টুৱেণ্টি ওৱানত এটা অৰ্ডাৰ আছিলে মই আপোনালৈ এইটো এড্ৰেছটো লিখি দিছোঁ আপোনালোকে চাই ক'বচোন তালৈ ডেলিভাৰীটো দিব পাৰিবনে নোৱাৰে এবাৰ মোক কল বেক কৰি কৈ দিব